অসমত পৰ্যটকসকলৰ ভিৰ দেখা যায় পৰ্যটকসকল আমাৰ অসমৰ জনপ্ৰিয় ধৰ্মীয় আৰু আধ্যাত্মিক স্থানবোৰ যেনে কামাখ্যা মন্দিৰ দৌল গোবিন্দ মন্দিৰ হাজোৰ হয়গ্ৰীপ মাধৱ মন্দিৰ গোলাঘাটৰ দেওপানী মন্দিৰ শিৱসাগৰৰ শিৱদৌল তিনিচুকীয়াৰ টিলিঙা মন্দিৰ বাসুদেৱ থান হালদিবাৰী বুঢ়ি মাই থান নাহৰকটীয়াৰ বৌদ্ধ বিহাৰ তিনিচুকীয়াৰ পৰষুৰাম কুণ্ড

আদি ঠাইত অহা দেখা যায় তাৰোপৰি মাজুলীৰ সত্ৰসমূহ আউনিয়াতি সত্ৰ গড়মূৰ সত্ৰ লগতে যোৰহাট জিলাৰ ঢেকীয়াখোৱা নামঘৰ নেঘেৰিটিং মন্দিৰ লিডুৰ বৌদ্ধ বিহাৰ

কামৰূপ জিলাৰ বশিষ্ট মন্দিৰ বালাজী মন্দিৰ উগ্ৰতাৰা মন্দিৰ আদি মন্দিৰবিলাকত পৰ্যটকসকলে ভ্ৰমণ কৰিব পাৰে